অঁ হেল্ল' এই মই এই

এ মই দিলীপে কৈছোঁ মানে দিলীপদা এই যে জ্বলঙৰ তাৰমানে আপুনিতো কাঠৰ কাম কৰে নহয় জানো তাৰমানে মোৰ মানে অখন পালেং বনাব লাগে অগৰ পালেংটো বেয়া হৈ থাকিলে ছিক্স বাই ছেভেন বা চাইজৰ পালেং এটা বক্স থাকিব আপোনাৰ মানে ত' ভাল কাঠতে ব বনাম মানে কিমান কি পৰিব অলপ যদি ক'লেহেঁতেন অ' তুমি এমাউণ্টটো ক

ন আপোনাৰ বিষয়ে বহুত শুনিছোতো সেইকাৰণে বিছ হাজাৰ নকৰিব আপুনি অকণমান চাই ল'ব মানে মোটামুটি চৈধ্য পোন্ধৰ ভিতৰত যদি হয়গৈ মানে জানে ন' আজিকালি বজা জানে ন' আজিকালি বজাৰ পাতি কথাবোৰ পালেঙটো দৰকাৰ হৈছে মানে আকৌ তো মানে ইউজ কৰিব পৰা হৈছে কিন্তু তেনেকৈ ইউজ কৰিব পৰা নাই মানে নতুন এখন বনাব পাৰিলে ভাল হয় মানে ঘৰখনতো নতুন বন বনোৱা হ'ল লাখন আছে এইখন নতুন হ'লে ভালে হয় মানে এইকাৰণে ভাবিছোঁ চিন্তা আপোনাৰ অ' চিনাকি আপুনি মোক দেখিলে চিনি পাব বাৰু অঁ এ মোৰ কয় যে ঝলঙত এই মোৰ দোক হেৰি আছে দোকান আছে মানে নিজৰ দোকানেই আছে দিলীপ বুলি ক'লেই হ'ল চিনি পাব মানে চবে মানে

এনে কিমান দিন লাগিব পাৰে মোটামুটি যদি আপুনি ষ্টাৰ্ট কৰে যে অলপ কালিৰ পৰা ষ্টাৰ্ট কৰিলে যেনিবা অ' আপুনি মানে কি যিটো ওঠৰ বিছ হাজাৰ বুলি ক'লে এইটো মানে অলপ কমৰ ভিতৰত চাব মানে চিন্তা কৰি মানে যিমান অংকটো আপুনি মিলাই ল'ব যাতে আপোনাৰ যাতে লছ নহয় মানে মই যাতে আপোনাক দিব পাৰো মোৰো যাতে লছ নহয় মানে ইমান অঁ আপুনি মোক লগ কৰিব ঠিক আছে ঝলঙত মানে দিলীপ বুলি ক'লে চিনি পাব চবে মানে ক'লে মানে জানুৱাৰীৰ ফাৰ্ষ্ট ৱিকত মানে অৰ্ডাৰ দিয়ে দিম মানে বনাবলৈ কিবা এডভাঞ্চ লাগিব নেকি

আপুনি এটা দাদা আপুনি এটা কাম কৰিব হা আপুনি এইটো ছাইডে আহিলে আপুনি প্ৰথমে মোক লগ কৰি ল'ব মানে ঠিক আছে লগ কৰি কথা পাতি মানে আপোনাৰ কিমান লাগে বা কিমানত বস্তুটো ভাল যিমান কমত হয় মানে সিমানে ভাল মোৰ কাৰণে ঠিক আছে অঁ আপুনি আহি লগ কৰিব তেতিয়াহ'লে হ'ব ৰাখিছো তেতিয়াহ'লে হা ঠিক আছে